অঁ মই আপোনাৰ তাৰ পৰা আপোনাৰ এজন গ্ৰাহক হয় গাখীৰৰ

আচ্ছা আপুনি যি গাখীৰ বিক্ৰী কৰি আছে আমাৰ তাত বা আমি আনি আছোঁ সেই গাখীৰটোতো বেছি সোৱাদ সোৱাদযুক্ত নহয় গাখীৰটো এনেই ভাল বুলি ক'লেই নহ'ব নহয় কাৰণ গাখীৰটো চাহ বনালেই বা কিবা এটা হেৰি বনালেই কিন্তু চাহটো হেৰি নহয় টেষ্টি নহয় আৰু গাখীৰ পৰিমাণতচে কম আ আহি আছে নহয় প্ৰব্লেম আছে গাখীৰটো গাখীৰটো দেখিলে গম পায় পনীয়া বুলি বা আপ্নি সচেতন হৈ লওক যদি সচেতন নহয় মই কিন্তু কনজুমাৰ এফেয়াৰ্চত মই কমপ্লেইন দিম আপোনাৰ ওপৰত আমাৰ বাচ্চাই খাব নোখোজে কিবা এটা গোন্ধায় এতিয়া আমাৰ ঘৰৰ মানুহে কৈ আছে যে গাখীৰটো কিবা পাউডাৰ মিহলি কৰ্চি পাউডাৰ গুড়ি নহলেতো এনেকুৱা নহয় গাখীৰটো গৰুৰে হয় মই গৰুৰ নহয় বুলি কোৱা নাই কিন্তু হয়তো পানী নহলেতো পাউডাৰ জাতীয় কিবা সেনেকুৱা কিবা মিক্স কৰা নিচিনা হৈছে আৰু গাখীৰ আমি ঘৰতো জুখি চালোঁ ঘৰত কম আছে গাখীৰখিনি পৰিমাণতকে আপুনি দাম ইমান লয় দাম ফুল দাম লয় কিন্তু গাখীৰটো নিম্ন মানৰ জোখা জোখামতে কম হ'ব নালাগে অলপ বেছিহে দিব লাগে আপুনি জোখতকৈ কম হয় বুলি কিয় কয় আৰু গাখীৰৰ তলত অলপমান গেদা টাইপৰ পৰে পূৰা ডাইৰেক্ট গৰু হ'লে গেদাটো নপৰে তাতে প্ৰমান পোৱা যায় যে গাখীৰটো হেৰি গাখীৰৰ তলত গেদা পৰে নেকি কাৰবাৰ আৰু অলপমান কেতিয়াবা গোন্ধায় থাকে আপনি যাওনে যদি কনফাৰ্ম নহয় অঁ আপনি গতিকে গাখীৰটো ভালকৈ দিবলে চেষ্টা কৰিব